হেল্ল' ক'ত আছা অঁ ঘৰতে আছা এই গুৱাহাটীৰ ফালে যাবা নেকি অঁ ফেমিলি অঁ আমাৰ ফেমিলিও যাম বুলি কৈছিলে গুৱাহাটী অঁ কামাখ্যা মন্দিৰ এইবিলাক চাই আহিম বুলি ভাবি আছোঁ অঁ গাড়ী মোৰখনকে লৈ ল'ম তুমি তেলটো তোমালোকে ভৰাই দিবা এইটো চাই ল'ম আৰু তেতিয়া

এই ব্যৱস্থা টো তাত থাকিবৰ কাৰণে তোমালোকে যোৱা নেকি বুলিয়ে মই হেৰি কৰিছোঁ অঁ ৰাতি কথা পাতিম আজি দেই এই মিষ্টাৰ আহিলে ফোনটো লগাই দিবা